এই গ্ৰাম্য সমাজত এই নৃত্যৰ বিষয়ে হেৰি বেছি সেই আমাৰ হেৰি নাই আৰু প্ৰশিক্ষণ কেন্দ্ৰ চেন্দ্ৰ বেছি নাই আগতে মানুহবিলাকে নাচি ভাল পালেও বিশেষ সা সুবিধা পোৱা নাছিল সেইকাৰণে গুৰুত্ব জানিও প্ৰশিক্ষণৰ অভাৱত পিছ পৰি থাকিবলগা হৈছিল ময়ো নাচি ভাল পাইছিলোঁ কিন্তু আগতে বেছি প্ৰশিক্ষণ কেন্দ্ৰবিলাক নাছিল সেইকাৰণে জানিলেও কিছুমান পিছপৰি আছিল এতিয়া বহুতো সেই কৰ্মশালা পাতে বিহুৰ নৃত্যৰ বা ডান্স স্কুল আছে তাত প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষণ দিয়ে বাচ্ছাবিলাকে এতিয়া ধুনীয়াকৈ প্ৰশিক্ষণ পাই নাচ গান কৰিব পাৰে আগতে সেইটো ব্যৱস্থা নাছিল সেইকাৰণে আগতে সেই নৃত্যৰ ক্ষেত্ৰত নৃত্য পিছপৰি আছিল আজিকালি বাচ্ছাবিলাকে অলপ ওলাই আহিব পাৰিছে কি প্ৰশিক্ষণ কেন্দ্ৰবিলাকৰ জৰিয়তে ধুনীয়াকে প্ৰশিক্ষণ পায় বা আমাৰ এই বিহুৰো কৰ্মশালা পাতে কৰ্মশালাত সৰু সৰু বাচ্ছাবিলাকে তাত আহে বিহু প্ৰশিক্ষণ দিবৰ কাৰণে ধুনীয়াকৈ নাচিব পাৰে এতিয়া বহুতখিনি উন্নত মানৰ হৈছে আগৰ ক্ষেত্ৰতো এতিয়া বহুতেই উন্নত হৈছে গাঁওনো গাঁওবিলাক আমাৰ এতিয়া বহুতখিনি উন্নত হৈছে এতিয়া